মই আজিলৈকে লাইফ মডেল বা ষ্টীল লাইফ ছেটআপৰ পৰা একো আঁকি পোৱা নাই যিহেতু মোৰ এই ক্ষেত্ৰত অভিজ্ঞতা নাই সেইবাবে মই এই ক্ষেত্ৰত একো মন্তব্য দিব নোৱাৰিম